হেল্ল' অঁ বুবুল দা ক'ত পালেহি আপুনি অঁ মইতো ৰখিয়ে আছোঁ অঁ মই মেছেজটো এতিয়াহে পাইছোঁ আপোনাৰ মেছেজটো আপুনি আহিলোঁ বুলি দিছে মইতো আপোনাক দেখা নাই অঁ মই কোৱা জেগাতে ৰখি আছোঁ অঁ এই লাইনৰ দোকানৰ ওচৰত যে চহীন বীৰেণ মিশ্ৰৰ স্কুলখন সেইকণতে আছোঁ আহক অঁ ক'তা আপোনাক দেখা নাই আপুনি আহিলোঁ বুলি ক'লে নাই দেখোন এখনো নাই টম টম অঁ আহক আহক মই ৰখি আছোঁ অঁ সোনকালে আহক